অঁ হেল্ল' কওকচোন কোনে কৈছিলে বাৰু অঁ হয় হয় কওকচোন অঁ হয় কওকচোন অঁ হয় অঁ কি কি লাগিছিলে বাৰু এনেই আছে আছে আছে

হয় অঁ হয় আপোনাৰ কলৰ দামটো আপোনাৰ আখি আশী টকামানকৈ পৰে অঁ হয় হয় আখি এশ টকা আশী টকাকৈ পৰে আপোনাৰ কম বেছ কৰি তিনি আখি লৈছেতো কম বেছ কৰিম আৰু আপেলৰ কেজি এনেই ইভাগে দুশ হৈ আছে আপোনাক কিমান লাগিছিলে পাঁচ কেজি ন' অঁ হ'ব ঠিক আছে আপোনাৰ ওৱান এইট্টিকে ধৰি দিম অঁ আৰু আঙুৰ হয় হয় আপোনাক এতিয়া আপুনি আহিব নে আপোনাক ডেলিভাৰ দিব লাগিব

হয় হয় অঁ আপোনাক অঁ আপোনাৰ অলপ আঙুৰ চাঙুৰবোৰ দামটো মিলাই মিলি দিম আপোনাক মিলাই মকাই দিম আৰু আপোনাক অঁ ঠিক আছে আপোনাৰ এড্ৰেছটো দিব হয় হয় অঁ হয় ঠিক আছে মই এড্ৰেছটো লৈ লৈছোঁ আপোনাৰ আপুনি কেছ অন ডেলিভাৰি কৰিব নে কেছ কৰিব অঁ ঠিক আছে কেছ কৰিব ন' অঁ আৰু কি বোলে আৰু কিবা লাগিছিলেনি বাৰু অঁ তাকে আৰু কওকচোন লিষ্টটো দিয়ক ভালকৈ আপোনাৰ

ঠিক আছে

অঁ ঠিক আছে আৰু কওক আৰু কি লাগিছিলে অঁ হয় আৰু কিবা ফল মূলৰ আৰু ফল মূল কিবা লাগিছিলে নেকি আপোনাক অঁ হ'ব হ'ব হ'ব অঁ ঠিক আছে হ'ব বাৰু অঁ ঠিক আছে ঠিক আছে আপোনাৰ কি বুলি কয় মই পঠিয়াই দিছোঁ আপুনি কেছ অন ডেলিভাৰি কৰিব নে কি কৰিব অঁ ঠিক আছে ঠিক আছে ঠিক আছে হ'ব ঠিক আছে থ্যেংক ইউ হ'ব দিয়ক অঁ অঁ ল'লে ঠিক আছে হ'ব দিয়ক